বহুদিনৰ বাবে মই ক'ৰবালৈ যদি যাবলগীয়া হয় তেতিয়া মই কেইখনমান উপন্যাস লৈ যাম মা আগৰ দিনৰ লিখকে লিখা মামৰে ধৰা তাৰোৱাল সেই কিতাপখনো লগত নিম সেইখন মই পঢ়ি বহুত ভাল পাওঁ এইকাৰণে মই কিতাপকেইখন নিম যাতে আলহীঘৰত বা মোৰ ক'ৰবাত ফুৰিবলৈ গ'লে আজৰি সময়কণ মোৰ থাকিবলেতো মোৰ বন্ধুবৰ্গ বা কোনোবা মোৰ আত্মীয় মানুহ নাথাকিবও পাৰে মই তেতিয়া সেই কিতাপকেইখনৰ লগতে সময়টো কটাব পাৰিম আৰু কিতাপখনৰ লগত থাকিলে মই ঘৰুৱা চিন্তাবোৰ মানসিক চিন্তাবোৰ পৰা অকণমান দূৰ হৈ থাকিব পাৰিম সেইবাবে মই কিতাপবোৰ লগত লৈ যাম আৰু যদি পাৰোঁ মানে ওচৰত যদি বজাৰ চজাৰ বা দোকানলৈ যাবলগীয়া হয় তেতিয়াও মই তাৰপাও নতুন লিখকৰ কোনোবা কিতাপ কিনিম সেই কিতাপকেইখনো মই পঢ়িম